হয় আমাৰ গাঁৱৰ পূব পিনেদি পাগলাদিয়া নদী বৈ গৈছে তাৰ ওচৰতে বাঘেশ্বৰ মন্দিৰ আছে এই পাগলাদিয়া নদী আগতে খুব খৰশ্ৰোতা আছিল আৰু আমি শুনিবলৈ পাইছোঁ আগতে হেনো আমাৰ দেউতাহঁতেও এই পাগলাদিয়া নদী জঁপিয়াই পাৰ হৈছিল কিন্তু আমাৰ দিনত তেনেকুৱা নহয় বহুত বহল হৈছে আৰু ডাঙৰ হৈ গৈছিল আমি তাত সাঁতুৰি নাদুৰি খৰালি কি কি বাৰিষা সদায় সাঁতুৰি নাদুৰি ফুৰিছিলোঁ আৰু এনেকুৱা ভাল লাগিছিল যে তাৰ পৰিৱেশটো এনেকুৱা ভাল আছিল সাঁতুৰি নাদুৰি আমি সঁচাকৈয়ে বৰ আনন্দিত হৈছিলোঁ আমাৰ লগৰ লৰা ছোৱালী ইয়াত হিন্দু মুছলমান আমি দুয়োটা ফৈদ বৰ সুন্দৰভাৱে আছিলোঁ আৰু প্ৰত্যেকেই কোনোবাই সাঁতুৰিব নাজানিলে আনজনে আনজনক শিকাই দিছিল তেনেকৈ আমি খুব সুন্দৰভাৱে সাঁতুৰি নৈৰ ইপাৰ সিপাৰ হৈছিলোঁ